কেমেৰা এটাৰে ৰীল বনোৱা বা শ্বৰ্ট ভিডিঅ' বনোৱা আৰু ফটো লোৱাৰ মাজত ভালেখিনি পাৰ্থক্য় থাকে ফটো এটা এটা এটা মুমেণ্ট এটা মমেণ্ট এটা কেপচাৰ কৰাৰ কাৰণে ফটো কিন্তু ভিডিঅ' এটা লোৱাৰ কাৰণে বেলেগ বেলেগ লোকেশ্বন বিচাৰিব লাগে লাইটিংটো ভাল হ'ব লাগে ফটো ফটোগ্ৰাফীত যি এটা এটা মুমেণ্ট থাকে কিন্তু ভিডিঅ'ত বহুতকেইটা মুমেণ্ট একেলগে থাকে গতিকে ভিডিঅ' এটাৰ কাৰণে প্ৰীপাৰেশ্বন ভালকৈ দৰকাৰ হয় ধৈৰ্য লাগে বাৰ বাৰ ৰীশ্বুট কৰিব লাগিব পাৰে গতিকে এনেকুৱাবোৰেই ডিফাৰেঞ্চ ফটো আৰু ভিডিঅ'ৰ মাজত ভিডিঅ'ৰ ইডিট ইডিটো বহুত বেছি দৰকাৰী ভিডিঅ' ইডিটতকৈ ফটো ভিডিঅ' ইডিটত বেছি সময় লাগে ফটো ইডিটতকৈ